আমাৰ ঘৰতে বহুতো বিভ বিভিন্ন জীৱ জন্তু আছে ধৰক আপোনাৰ এতিয়া হাঁহ কুকুৰা পৰা ধৰি ছাগলী গৰু আমাৰ ঘৰৰ ওচৰৰ ভেটিনেৰীখনৰ পৰাই ডাক্তৰ এজনক মাতোঁ যদি তেওঁলোকৰ বেমাৰ আজাৰ হয় তেতিয়া আমি ভেকচিন দিয়াৰ ব্যৱস্থা কৰোঁ তেওঁ বেজীও দি যায় টেবলেটো দি যায় খাইয়ে ভাল পায় ধৰক আৰু যদি কেতিয়াবা দুই এটা আকৌ বেমাৰ হয় তেনেকেই আমি ভেটিনেৰীখনৰ পৰাই ডাক্তৰজনক আনোঁ ডাক্টৰজনে ধুনীয়াকৈ চিকিৎসা কৰে ভাল পায় তেনেকুৱাই আৰু